কি কৰি আছা এই মই বৰ দুখ লাগি আছে অ' বহি আছোঁ আমাৰ এই বানপানীয়ে আমাৰ গোটেই খেতিবোৰ নষ্ট কৰিলে নহয় এই দ খেতি যে কৰিলে কৰিলে বাম খেতিবোৰ বিঘাই বিঘাই জলকীয়া বেঙেনা আছিলে ৰঙালাউ আছিলে ৰঙালাউ চব পানীত ডুবি গ'ল বুজিছানে অঁ হেৰি ধান খেতিটো নষ্ট হ'লেই ধান খেতিটো তথাপিও হেৰি বৰ শালি ধানবোৰ ওলাইছে লাহি ধান হয় ধেৰ মৰিলে আৰু দেও

তোমালোকও একেই অঁ অঁ অঁ অঁ আমাৰ বাৰু ভিতৰত পানী সোমাবলে নেপালে শস্য হ'লে চব লোকচান হ'ল বুজিছানে এতিয়া সেই গৰু ছাগলীবোৰ থাকিবলৈও পানী সেই ভিজি আছে বানপানী হোৱা জেগা আৰু কেনেকুৱা অঁ আমাৰো সেইটো আছে আমাৰ ইমান ৰঙালাউখন লাগিছিলে বুজিছানে গোটেই ৰঙালাউবোৰ একদম দেখি বেয়া লাগিছে অঁ আৰু পেপচি জলকীয়া আছিলে সেইবিলাকো পানীত উপঙি উপঙি আছে অঁ এই খেতি অৱস্থা এইবাৰ ছাগৈ খেতি নষ্ট হ'ল নহয় ধান খেতিত ছাগৈ আমি ধান নেপামেই ছাগৈ অঁ অঁ আৰু দা দাবলৈও বেয়া হ'ব পানী তালতে অঁ আমাৰ অঁ কোৱা অঁ অঁ আমাৰ বিঘাই বিঘাই হ'ল বুজিছানে কি কৰিম আও এতিয়া দুখ মনে বহি আছোঁ অঁ ঠিক আছে হ'ব অঁ